সেউজীয়া শাক পাচলি শৰীৰৰ বাবে বহুত উপকাৰী এইবিলাকে শৰীৰৰ সুস্থ কৰি ৰাখে সেউজীয়া শাক পাচলিত খনিজ পদাৰ্থ থাকে আৰু আমি সেউজীয়া শাক পাচলি খাব লাগে সেউজীয়া শাক পাচলিৰ নামত হৈছে ঢেকিয়া মানিমুনি ভেদাইলতা মৰিষা এইবিলাক ইয়াৰ গুণ বহুত ভাল আৰু আমি ঘৰতে পাৰিলে কৰি খাব লাগে বজাৰৰ পৰা কিনি আনি আমি শাক পাচলিবোৰ খাব নালাগে কাৰণ বজাৰৰ শাক পাচলি বহুত মেডিচিন দিয়া থাকে সেই মেডিচিনে আমাক অপকাৰো কৰিব পাৰে সেইবাবে আমি ঘৰতে গোবৰ সাৰ জাবৰ দি খেতি কৰি খাব পাৰিলে ভাল